নিয়মীয়া শাৰীৰিক ব্যায়াম বা শাৰীৰিক পৰিশ্ৰমে স্বাস্থ্য ভালে ৰখাত যথেষ্টভাৱে সহায় কৰি আহিছে এজন মানুহৰ শাৰীৰিক ক্ৰিয়াকলাপ সম্পন্ন কৰিবলৈ হোৱা প্ৰয়োজন হোৱা সহনশীলতা নমনীয়তা আৰু শক্তিৰ জোখেই হৈছে শাৰীৰিক সুস্বাস্থ্যৰ এটা মাপকাঠি আৰু ব্যায়াম হৈছে স্বাস্থ্য আৰু যোগ্যতাৰ উন্নতিৰ বাবে প্ৰাথমিক শাৰীৰিক ক্ৰিয়াকলাপ ব্যায়ামে মানুহৰ মুখাক উন্নত কৰাৰ লগতে দেহত বয়সৰ চাপৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰি তোলে শাৰীৰিক ক্ৰিয়া ক্ৰিয়াকলাপে স্বাস্থ্যত শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে হতাশাৰ ব্যাকুলতা কমায় শৰীৰৰ মাংসপেশী হাড় আৰু মজ্জা গঠনত সহায় কৰে ক'লন কেঞ্চাৰৰ আশংকা কমায় হৃদপিণ্ডলৈ ৰক্ত যোগান ধৰে হদপিণ্ড আৰু অন্যান্য পেশীসমূহত নতুন ৰক্তবাহিকাৰ বিকাশত সহায় কৰে ব্যায়ামে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ব্যায়ামে মেদ বহুলতা বাধা দিয়ে ব্যায়ামৰ জৰিয়তে বহুতো লোক উপকৃত হোৱা দেখা গৈছে আৰু বহুতো লোক প্ৰতিষ্ঠিতও দেখা গৈছে ব্যায়াম কৰিলে দিনটো আনন্দময়ভাৱে উপভোগ কৰিব পাৰি ব্যায়ামে নিজ চিন্তা শক্তি ধৈৰ্য আদি প্ৰসাৰ কৰি তোলে